মই ভালপোৱা গান কেইটামান নিৰ্দিষ্ট গান নহয় মোৰ প্ৰিয় শৈলীৰ বিভিন্ন ধৰণৰ গান মই ভাল পাওঁ আৰু এইসমূহ মই মোবাইলত ইণ্টাৰনেটৰপৰা ডাউনলোড কৰি বা বিভিন্ন সংগীত উপলব্ধ এপৰ জৰিয়তে শুনোঁ